হেল্ল' ধেমাজি বাছ ষ্টেণ্ড হয়নে আপোনালোকৰ তাৰ পৰা এখন গাড়ী লৈ মই ডিব্ৰুগড় গৈছিলোঁ কিন্তু গাড়ীখনত মই গৈ ইমান কমফৰ্টেবুল নাপালোঁ কাৰণ ছিটসমূহ ফটা আছিলে আৰু অলপ পুৰণি হয় গাড়ীখন আৰু ৰাস্তাতে গাড়ীখনৰ চকা ফুটি গৈছিলে পিছত আকৌ পামচাৰ মাৰি মেলি তেওঁ মোক লৈ গৈছিলে টাইম বহুত লাগি গৈছিলে তেনেকৈ হ'লেতো নহ'ব আৰু ধৰক বাটত হৰ্ণো তেনেকৈ ইমান ভালকৈ বজা নাছিলে সৰু সৰুকৈ বাজিছিলে তেনেকুৱা হ'লেতো ধৰক এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে তেতিয়াহ'লেতো তেনেকৈ হ'লেতো ধৰক তেওঁ ড্ৰাইভাৰজনৰ অসুবিধা হয় আৰু মানুহ যাবলৈও তেনেকৈ অসুবিধা হয় এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকিলেতো ধৰক মানুহৰ বিপদৰ মুখত পৰিব ন'